হেল্লো অঁ ছাৰ অঁ আজি মোৰ টপিকটো গ্ৰাম্য অঞ্চলৰ আৰু নগৰীয়া অঞ্চলৰ পৰা খেল খেলাৰ মাজত পাৰ্থক্য কি সেইটো আছিলে অঁ হয় হয় অঁ গ্ৰাম্য অঞ্চলত মানে আমাৰ গ্ৰাম্য অঞ্চলত খেল খেলাটো খেল খেলাৰ মানে সুবিধা ইমান নাই অসুবিধা বহুত তাত মানে এতিয়া ল'ৰাসকলে যদি এনেকুৱা বল ফুটবল খেলাৰ বাবে বলটো ইয়াত পাবলৈ সেনেকৈ টান বা সেনেকৈ ক্ৰিকেট খেলাৰ বাবে বেট বেটখনো এনেকৈ পাবলৈ টান ইয়াত তাৰপিছত ইয়াত গ্ৰাম্য অঞ্চলত মানে বহুতো অসুবিধা থাকে তাৰ ছোৱালীসকলৰ বাবেও খুব সুবিধা তেনেকৈ নাই ছোৱালীসকলে যিহেতু বেডমিণ্টন খেলি ভাল পায় এনেকৈ বেডমিণ্টনৰ সুবিধাও নাই বেডমিণ্টন থাকিলেও আকৌ নেটৰ নেটখনৰ বাবে চিন্তা কৰিবলগীয়া হয় নেটৰ প্ৰব্লেম থাকে তাৰপাছত এনেকৈ আৰু ছোৱালীসকলে ছোৱালীসকলৰ মানে বহুতো প্ৰব্লেম ল'ৰা ল'ৰা ছোৱাৰীৰ চবৰে প্ৰব্লেম আৰু খেল খেলাৰ ক্ষেত্ৰত বেট হওক বা বেন বেডমিণ্টন হওক

দোকান তেনেকৈ নাই ইয়াত দোকান কিনিবৰ বেট বা বেটবিণ্টনৰ বেটমিণ্টনৰ কক হওক নেট হওক এনেকৈ কিনিবৰ বাবে টান আৰু যিহেতু দোকান নাই সেইবাবে ইয়াত কিনিবলৈ দিগদাৰ হয় আৰু নগৰীয়া অঞ্চলত এইবোৰ বহুত সুবিধা থাকে নগৰীয়া অঞ্চলত দোকানৰ অভাৱ নাই বা ইয়াত খেলৰ খেল খেলাৰ বাবে নিৰ্দিষ্ট স্থান থাকে শিকাবৰ বাবে প্ৰশিক্ষকসকল আহে নগৰীয়া অঞ্চলত খে মানে নগৰীয়া অঞ্চলত সুবিধা বহুত যিহেতু গ্ৰাম্য অঞ্চলত একো দোকান চোকান নাই গ্ৰাম্য অঞ্চলত এইবোৰ ইয়াৰ মানে বহুতো সুবিধা থাকে খেল খেলাৰ অনুষ্ঠানো থাকে ইয়াত খেল খেলিবলৈ খেল খেলাবলৈ বা খেলিবলৈ ল'ৰা ছোৱালীবোৰ ওলাই আহে প্ৰশিক্ষক থাকে শিকাবলৈ তাত মানে এতিয়া যিহেতু বে বেডমিণ্টন ছোৱালীসকলৰ বাবে বেটমিণ্টন ছোৱালীসকলে যিহেতু বেটমিণ্টন খেলি ভাল পায় বেটমিণ্টন কিনিবলৈ বা কে ককটো হেৰাই গ'ল বেটমিণ্টনৰ বা ক'ৰবাত পৰিলে ককটো কিনিবলৈ বা মানে আন মানে পতককৈ পোৱাটো তাত বহুত মানে সুবিধা দোকান যিহেতু তাত মানে বহুত নগৰীয়া অঞ্চলত বহুত দোকান চোকান থাকে তাত কিনিবৰ বাবে মানে সুবিধা হয় ল'ৰাসকল ল'ৰাসকলৰ বাবেও বহুত সুবিধা